অঁ ভালে ভালে হয় তুমি কৈছা ন হ'ব আৰু ভাল ভাল তোমাৰ ভালনে অঁ তাকেহে আমনি লাগিছে ঘৰত সোমাই সোমাই অঁ ক'লৈ যাবি বাৰু হয় নি অঁ ওলাবি পিছে আৰু কোনোবা যাব নি বাৰু

অঁ চব গ'লে ভাল লাগিব তেতিয়া ন বহুত দিন লগো কৰা নাই অঁ অঁ অঁ ময়ো কণ্টেক্টটো কৰি চাওঁ তেতিয়া অঁ অঁ অঁ অঁ অঁ অঁ ক'ম তেতিয়া অঁ হ'ব